বৰ্তমান সময়ত আমাৰ অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকৰ অৱস্থা বহুতেই বেয়া ভাল নহয় আমি পঢ়োতে যেনেকুৱা আছিল তেনেকুৱা নাই আমি সৰুতে অসমীয়া মাধ্যমত পঢ়িছিলোঁ স্কুলবোৰো ভাল আছিল আজিকালি বহুত কমভাগে অসমীয়া ম মাধ্যমত পঢ়া শুনা কৰা ল'ৰা ছোৱালীক বেছিভাগেই ইংলিছ মিডিয়ামতে দিয়ে সেইকাৰণে অসমীয়া মা অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বহুত পিছ পৰি গৈ আছে শিক্ষক শিক্ষয়িত্ৰীখিনিও বহুত কম থ তাতে তাৰোপৰি স্কুলবিলাকৰ ভাঙি ছিঙি কিছুমান ভাল কিবা পৰিৱেশো নাই আমাৰ আমি আমি থকাৰ আগতে আমি সৰু থাকোতে তেতিয়াতো অসমীয়া স্কুলেই আছে অসমীয়া মাধ্যমৰে স্কুল বেছি আছিল কিন্তু আজিকালি তেনেকুৱা ধৰণৰ নাই আমাৰ ওচৰে পাঁজৰে যিখিন মই থকা ঠাইৰ ওচৰে পাঁজৰ যিবোৰ স্কুল আছে দুই এখন অসমীয়া স্কুল আছে তাতেও ল'ৰা ছোৱালী বহুত কম বহুত কোনোবাখনত পঁচিছজন ত্ৰিছজন তেনেকৈ বেছি ল'ৰা ছোৱালীও নাই বেছিভাগেই ইংলিছ মিডিয়াম স্কুলতে পঢ়াই ভ ভাবে আৰু ইংলিছ আজিকালি ইংৰাজীটো বহুত দৰকাৰী সেইকাৰণেই অসমীয়া বিভাগত পঢ়া অসমীয়া মাধ্যমত প মানে পঢ়া শুনা কৰা ল'ৰা ছোৱালী বহুত কম হৈ যায় আছে দিনে দিনে সেই আৰু অলপ আমাৰ ভাষা হৈছে অসমীয়া আমি অসমীয়া মানুহ অসমীয়া স্কুলবোৰ ভাল হ'লে ভাল লাগে ল'ৰা ছোৱালীবোৰ জানে বহুতে আজিকালি অসমীয়া লিখিব নাজানে পঢ়িব নাজানে বহুত ল'ৰা ছোৱালীয়ে নাজানে অসমীয়া লিখিব পঢ়িব যদিও বা ইংৰাজী ম্য ইংৰাজী মাধ্যমত অসমীয়া আছে তথাপিও অসমীয়া স্কুলত পঢ়া ল'ৰা ছোৱালীয়েহে ভালকৈ অসমীয়াটো জানে তাৰোপৰি অসমীয়া স্কুলত অসমীয়া স্কুলত নিদিয়েই আৰু মানে আজিকালি মানুহে স্কুলবোৰো সিমান ভাল নহয় ইংলিছ ইংৰাজী মাধ্যমৰ স্কুলবোৰ ভাষাটো ভাল সেইকাৰণে আৰু আমাৰ আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া অসমীয়া মাধ্যমৰ অসমীয়া মাধ্যমৰ স্কুল বেছি আছিল আৰু বেছিভাগেই অসমীয়া মাধ্যমতে পঢ়িছিল কিন্তু আজিকালি বহুত দিনত যিমান দিন যাই আছে অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালী হাৰো তেনেকৈ কমি যাই আছে কিন্তু অসমত অসমীয়া ভাষাটোৰো দৰকাৰ জানিব লাগে ল'ৰা ছোৱালীয়ে ক'ব লাগে জানিব লাগে চবে অসমীয়া ন নাজানিলে বহুত অসুবিধাও অসমীয়া অসমীয়া স্কুলবোৰো যদি আজিকাল অসমীয়া মাধ্যমৰ স্কুলত চবে পঢ়ালে স্কুলবোৰো ভাল হ'ব ল'ৰা ছোৱালীখিনিও অসমীয়া জানিব তেনেকৈ আমাৰ ওচৰত দুই তিনিখন স্কুল যিকিখনখন আছে ল'ৰা ছোৱালী তাতে বহুত কম